শীত অহাৰ লগে লগে আমি নিশ্চয়কৈ চিন্তা কৰোঁ শীতকালীন শাক পাচলি আৰু শীতত হোৱা ফুল জালি এইবিলাক কৰিবৰ কাৰণে আমি সকলোৱে ভাবোঁ যিসকলে উদ্ভিদ কৰি ভাল পায় গতিকে শীত আৰম্ভ হোৱাৰ লগে লগে আমি অহাৰ আগে আগে আমি প্ৰস্তুতি আৰম্ভ কৰোঁ আৰু যেনেকৈ শাক পাচলিৰ কাৰণে আমি নিজৰ বাৰীত গৈ পেলাই বেদসমূহ বনাওঁ বিভিন্ন ধৰণৰ বতৰৰ যিখিনি শাক পাচলি বতৰত হোৱা যেনেকৈ লাইশাকেই হওক বা ফুলকবি বন্ধাকবি মূলা গাজৰ ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ পাচলিসমূহ শাক পাচলিসমূহ কৰিবলৈ আমি বাৰীত প্ৰস্তুতি চলাওৱে আৰু সেইসমূহ কৰা হয় আৰু দ্বিতীয়তে ফুল বিশেষ নিৰ্দিষ্ট কিছুমান ফুল যিবোৰ বতৰৰ ফুল বুলি কয় সেইদৰে আমি প ফুলসমূহো কৰিব কাৰণে প্ৰস্তুতি কৰোঁ বতৰত হোৱা যিখিনি ফুল হয় সেই নাৰ্জী ফুলেই হওক গ্লেডুলা ফুলেই হওক আৰু বহুত ধৰণৰ ফুল তেনেকৈ আমি কৰোঁ পিটুনীয়া বহুত আছে আৰু ৰজনীগন্ধা সেই সেইদৰে আমি এইবোৰ প্ৰস্তুতি আৰম্ভ কৰোঁ যত্ন যত্ন আমি কেতিয়াও যত যত্ন বুলি ক'বলৈ আমি প্ৰথম কি বিচাৰোঁ আৰু মই বিশেষকৈ গোবৰৰ কথাটো ভাবোঁ মানে গোবৰটো বহুত প্ৰয়োজন বুলি ভাবোঁ মই সেইকাৰণে সেই গোবৰখিনিও ব্যৱস্থা কৰোঁ ভালকৈ শুকুৱাই মেলি ৰ'দত শুকুৱাই মেলি লৈ গোবৰ মাটি সেইদৰে মিলাই মিহলাই আৰু ৰাসায়নিক সাৰো তাত মি পিছত পিছলৈ আকৌ ৰাসায়নিক সাৰো প্ৰয়োগ কৰোঁ প্ৰথমতে গোবৰৰ খিনি মাটিৰ সৈতে মিলাই মিলি আমি শাক পাচলি ৰোৱা বেডত দি পেলাই আমি সেইখিনি ঠাইখিনি ঠিক কৰোঁ তাৰপাছত শাক পাচলিত যেনিবা ৰাসায়নিক সাৰ আমি নিদিওঁ কিন্তু ফুলৰ যিখন বাগিচা হয় ফুল য'ত কৰোঁ আমি তাত ৰাসায়নিক সাৰো আমি দিওঁ যিবোৰ আজিকালি বজাৰত উপলব্ধ হয় কেমিষ্টৰ ওচৰত পোৱা যায় যেনেকৈ ইউৰিয়াই হওক ডি এ পি বুলি আছে ডি এ পি দিওঁ সেইদৰে আমি যত্ন লওঁ আৰু পানীৰ ব্যৱস্থাটো পানী নিয়মীয়াকৈ আমি দিনে দুবাৰকৈ ফুলসমূহত বা শাক পাচলিসমূহতেই যিকোনো উদ্ভিদত যিখিনি আমি বতৰত কৰোঁ সেইখিনি পানীখিনি মানে নিয়মীয়াকৈ আমি পানী দিয়াৰ ব্যৱস্থা কৰোঁ সেইদৰেই আৰু যাতে সেই বস্তুসমূহ যাতে ৰ'দ ঘাই ঠাইত হয় ৰ'দ ঘাই ঠাইতহে ফুলসমূহ বা শাক পাচলিসমূহ বা বিভিন্ন উদ্ভিদ ৰ'দ ঘাই জাগা ৰ' ঠাই টুকুৰা ৰ'দ ঘাই হ'লেহে ভাল হয় বুলি ভাবোঁ আৰু সেইদৰেই আমি প্ৰস্তুত কৰোঁ আৰু ব্যৱস্থা কৰোঁ